হেল্ল' অঁ বি এছ এন এলৰ লেণ্ডলাইন নাম্বাৰটো হয়নে বাৰু অঁ মানে কি আপোনালোকে মোলৈ বিলখন পঠাইছিলে মই বিলখন পালোঁ কিন্তু মোৰ গাঁওখন ঠিকে আছে খালী মোৰ ডাকঘৰ ঠিকনাটো খল খেলিমেলি হৈ আছে আৰু মানে কি এতিয়াতো মানে এইটো প্ৰব্লেম হ'ব ন পিছত সেইবাবে মানে শুধৰাই দিলে ভাল হয় মইতো বিল পে' কৰি দিম বাৰু খালি ঠিকনাটো শুধৰাই দিব পাছত নহ'লে আকৌ বেছি ফাইন লাগিব কিবা হ'ব এনেকৈ আৰু